হেল্ল' চিল্কালয় হয়নে মই পৰহি আপোনালোকৰ দোকানলৈ গৈছিলোঁ ভণ্টিৰ বিয়া বুলি কাপোৰ চাবলৈ যে গৈছিলোঁ অঁ মই কৈ থৈ আহিছিলোঁ আপোনাক মাক লৈ আকৌ এবাৰ যাম বুলি অ' তাকেই মই মাক লৈ কাইলৈ যাম লম আপোনালোকৰ বিক্ৰী কৰি দিলে নেকি সুধিবলৈহে মই ফোন কৰিছিলোঁ অঁ অঁ তাকে মই কাইলৈ মাক লৈ যাম মায়ে মানে বস্তুবোৰ চাব জানে আপোনালোকৰ তাত এতিয়া সেই মুগা আৰু পাটৰ বস্তুবোৰ মই ভালদৰে চাব নাজানো আপোনালোকে কৈছিলে বাৰু বস্তুখিনি আপোনালোকৰ

আপোনালোকৰ হাতে বোৱা বস্তুৱে শালত বোৱা

তাকে আৰু কেইযোৰমান কাপোৰ লাগিছিলে আমাক এই মান ধৰিবৰ কাৰণে সেইখিনি আপোনালোকৰ তাত পামনে বাৰু অঁ অঁ ঠিক আছে মই তেতিয়াহ'লে কাইলৈ মাক লৈ আবেলি সময়তে যাওঁ অঁ আগবেলাই যাম দিয়ক তেতিয়াহ'লে হ'ব দিয়ক